অ' কোৱা আবেলি আবেলি কিমান সময়ত যাবা ও আবেলি অকণমান যাবলৈ অসুবিধা হ'ব নেকি আজি মানে ঘৰত মানুহ আজি মানে ঘৰত মানুহ নাই ত' সেইকাৰণে

অ' হয় নেকি তেতিয়াহ'লে চাওঁচোন বাৰু কোন ডখৰত খুলিছে অ' ছকিডিঙ্গিত খুলিছে ন অ' অকল মানে ইভিনিং অকল খোজ কাঢ়িবলৈ যোৱা হ'ব বাকী ক'তো যোৱাটো নহয় অ' খালী বেছি সময়ৰ কাৰণে যাব নোৱাৰিম যিহেতু মানে ঘৰত মানুহ নাই ন সন্ধিয়া অকণমান অসুবিধাও হয় যে অ' সেইকাৰণে মানে আবেলি যিমান সময়ত পাৰো মানে অকণমান সোনকালে ওলালে ভাল হয় নেকি যাতে ঘূৰি আহোঁতে অকণমান সোনকাল হয় কিমানমান বজাত মানে এই ধৰক চাৰিমান বজাত ওলালে ভাল হয় নেকি তেতিয়া আপোনাৰ ধৰি লওক পাঁচমান বজাত ঘূৰি আহিব পৰাকৈ অ' অ' ঠিক আছে অ' অ' মই আপোনাক এই গে'টৰ মুখতে ৰৈ থাকিম মোক ফোনটো কৰি দিব তেতিয়া মই ওলাই আহিম অ' অ' ঠিক আছে দিয়ক অ' অ' ঠিক আছে দিয়ক